অ' নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে অ' এই ফুলে যাব খুজিছে ডালিমী যাব খুজিছে ইহঁতে যাব খুজিছে কিবা প্রব্লেম হ'ব নেকি যাওঁতে গাড়ীত ধৰিব নে

অ' ফুলে ডালিমী এনেকৈ যাব খুজিছে গাড়ীত হেৰি হ'ব নেকি ধৰিবনে অ' গাড়ীখনত কিমান লাগে কি লাগে সেনকৈ সুধি ল বাৰু অ' সিহঁতেও যাব খুজিছে

পইচাটো কিমান হয় কি গাড়ীৰ ভাৰা সেইটো সুধি ল'লে সুধি লৈ ক'লে হ'ল

বুজি পোৱা নাই অলপমান নেটৱৰ্ক হেৰি হৈছে হেল্ল' হা কি কি নিয়া যাব মানে আমি মন্দিৰত যাম মন্দিৰত প্ৰসাদ স্ৰসাদ এনেকৈ কিবা কিবি কল ফল মূল এনেকৈ কিবা কিবি লৈ যাম আৰু

হোটেলত অ' সেইটোও বেয়া নহয়

অ' অ' অ' যদি আৰু সিহঁতেও খানা খাম বুলিয়েই কৈছে যদি পইচাটো আমি এনেকৈ তুলি পেলাই কিমান মান পৰে কি কৰে তেনেকৈ সুধি পুচি আমি গোটেই কেইটা যাম আৰু হা অ' অ' খানা খালে কি কি কি কি দিব লাগিব কি কি লৈ যাব পাৰোঁ